আমাৰ অঞ্চলত মাগুৰ মাছ শ'ল মাছ গৰৈ মাছ পুঠি মাছ দনিকনা খলিহা মাছ এইবিলাক ধৰা সদ্যহতে আমাৰ এই খাল বিল পুখুৰিবিলাকত পোৱা যায় তাৰপৰা নদীত হ'লে বৰালি কুঁহি বাত এলেং তেনেকুৱা মাছো পোৱা যায় কিন্তু ধৰা আমাৰ ইয়াত বেছিকৈ পোৱা যায় শ'ল গৰৈ কাৱৈ খলিহনা পুঠি দৰিকনা তাৰপিছত আৰু মাছৰ ভিতৰতে পৰে ধৰক কুছিয়াটো কুছিয়া খালে মানুহৰ গাত তেজ হয় বুলি কয় আৰু এনেকুৱা বস্তুবিলাক আমাৰ ইয়াত বিশেষকৈ পোৱা যায় বা বহুত বেছি উৎপাদনো হয় তাৰপিছত এইবিলাকতকৈ সকলোতকৈ উচ্চ চাহিদা আছে কিহত কুছিয়া তাৰপৰা শাল শিঙি শ'ল মাগুৰ এইবিলাকত আমাৰ চাহিদা আছে আৰু সকলোতকৈ বেছি ইয়াত দাম হয় সকলোতকৈ বেছি দাম হয় এইটো কি বুলি কয় এইটো কুঁহি কুঁহি বাত আৰু এইটো কি মাছ আছিলে পাহৰি থাকিছোঁ সেই মাছৰ দাম ধৰা শাল শ'ল মাছৰ এ তিনিশ টকা পুঠি মাছৰ দুশ টকা তাৰপিছত দৰিকনা মাছৰ ধৰা এশ গৰৈ মাছৰ দুশ তাৰপৰা শিঙি মাছৰ হ'ল চাৰিশ তাৰপিছত কুছিয়াটো হ'ল কুছিয়াটো পাঁচশ তাৰ পাছত আকৌ এইটো হেৰি কুছিয়াটো পাঁচশ তাৰপিছত এইটো তেনেকৈয়ে আৰু মাছৰ দামবোৰ আমাৰ ইয়াত বঢ়া টুটাও হয় ধৰা কেতিয়াবা তাতকৈ বেছি হৈ যায় যেতিয়া উৎপাদনটো বেছিকৈ হয় তেতিয়া মাছৰ দামটো অলপ কমে নহ'লে কিন্তু আমাৰ ইয়াত মাছৰ দাম